হেল্ল' ভাইটি এই মই বিজু তামুলীয়ে কৈছোঁ তোমাক কালি মই গাড়ীখনৰ কথা কৈছিলোঁ মোৰ বিয়া এখন আছিলে যাব লাগিছিলে বুলি যাম বুলি মানে মই ওলাই এতিয়া ৰৈ আছোঁ তুমিতো তিনিটা বজাতে আহিম বুলি কৈছিলা মই মাতিছিলোঁ কিন্তু এতিয়া চাৰে তিনিটা হৈ গ'ল তুমি আহি পোৱাহিয়েই নাই আৰু দেৰি হ'লেতো দিগদাৰ হ'ব আহি পোৱাত গতিকে তুমি কি কৰি আছানো আহা সোনকালে দেৰি হ'লে দিগদাৰ হ'ব নহয় এতিয়া এই তিনিটা বাজি গ'লেই